লখিমপুৰ জিলাৰ মূল শিক্ষানুষ্ঠানসমূহ হৈছে মাধবদেৱ কলেজ বৰ্তমান বিশ্ববিদ্যালয় পৰ্য্যায়ত উন্নীতকৰণ কৰা হৈছে লখিমপুৰ কলেজ বৰ্তমান বিশ্ববিদ্যালয় পৰ্য্যায়ত আছে কেন্দ্ৰীয় বিদ্যালয় লখিমপুৰত আছে জৱাহৰলাল নহৰু নেহৰু জৱাহৰলাল নেহৰু বিদ্যালয় আমাৰ লখিমপুৰ জিলাত আছে লগতে এখন কাৰিকৰী বিদ্যালয়ো আমাৰ লখিমপুৰ জিলাত আছে আৰু ইয়াৰ উপৰিও আমাৰ শিক্ষানুষ্ঠানৰ মূল শিক্ষানুষ্ঠান হৈছে শংকৰদেৱ কলেজ বিহপুৰীয়া কলেজ নাওবৈচা কলেজ লখিমপুৰ কেন্দ্ৰীয় কলেজ ইত্যাদি এই শিক্ষানুষ্ঠানৰ সুবিধাসমূহ হৈছে বত আগৰ দিনত ছাত্ৰ ছাত্ৰীসকলে কলেজ পঢ়িবলৈ গ'লে বহু দূৰ যাতায়তী যাতায়ত কৰি যাবলগীয়া হয় কিন্তু এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে প্ৰায় দহ বাৰ কিলোমিটাৰ গ'লে এখন এখন কলেজ পায় আৰু তেওঁলোকে শিক্ষা তাত গ্ৰহণ কৰিব পাৰে আৰু বিশ্ববিদ্যালয়ৰ কথাতো আমি ক'ব বিচাৰিছোঁ যিহেতু আগৰ দিনত বিশ্ববিদ্যালয় অসমত চাৰিখন মান আছিলে এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট কষ্ট হৈছিলে এতিয়া অসম চৰকাৰে বিভিন্ন জিলা পৰ্য্যায়ত দুখনকৈ বিশ্ববিদ্যালয় কলেজসমূহত সংযোগ কৰি দিছে গতিকে তাৰকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট সুবিধা হৈছে আৰু আমাৰ ওচৰতে মাধবদেৱ কলেজ আছিলে এতিয়া বৰ্তমান বিশ্ববিদ্যালয় পৰ্য্যায়ত উন্নীতকৰণ কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা লভ গ্ৰহণ কৰিবৰ কাৰণে যথেষ্ট সহায় আগবঢ়াইছে আৰু আমাৰ ঘৰৰ পৰা প্ৰায় বাৰ কিলোমিটাৰ আঁতৰত এখন কাৰিকৰী প্ৰশিক্ষণ বিদ্যালয় আছে যিখন পলিক্লিনিক বুলি কোৱা হয় তাতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে কাৰিকৰী দিশত প্ৰশিক্ষণ ল'ব প্ৰশিক্ষণ তথা শিক্ষা গ্ৰহণ কৰিব পাৰিছে আৰু কেন্দ্ৰীয় বিদ্যালয় লখিমপুৰত থকা বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলে উন্নত মানদণ্ডৰ শিক্ষা গ্ৰহণ কৰিব পাৰিছে আৰু লগতে লখিমপুৰ কলেজ তথা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়খনতো ছাত্ৰ ছাত্ৰীসকলে

পৰ্য্যায়ৰ শিক্ষা শেষ কৰি বিশ্ববিদ্যালয়ৰ পাঠ গ্ৰহণ কৰাত সুবিধা হৈছে আৰু ইয়াৰ উপৰিও আমাৰ লখিমপুৰ জিলাত বিভিন্ন মিচনাৰী স্কুলসমূহ আছে সেই স্কুলসমূহেও যথেষ্ট ফলাফলৰ দিশত ছাত্ৰ ছাত্ৰীসকলে ফলাফলৰ দিশত যথেষ্ট উন্নতি দেখা যোৱা দেখা পোৱা গৈছে আৰু মাচুলসমূহ আমাৰ যিহেতু বৰ্তমান চৰকাৰে চৰকাৰী স্কুল কলেজ বিশ্ববিদ্যালয় পৰ্য্যন্ত মাচুলসমূহ ৰেহাই কৰি দিছে মাচুলসমূহ মাচুলসমূহৰ ক্ষেত্ৰত বৰ্তমান ব্যক্তিগত খণ্ডৰ স্কুলবিলাকতহে মাচুলৰ ক্ষেত্ৰত প্ৰভাৱ পৰা পৰা দেখা যায় বাকী চৰকাৰী বিশ্ববিদ্যালয় হওক বিদ্যালয় হওক এইসমূহত মাচুলৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰেহাই দিছে অসম চৰকাৰে আৰু পাঠ্যক্ৰম সমূহৰ পাঠ্যপুথি সমূহো তেওঁলোকক বিনামূলীয়াকৈ যোগান ধৰিছে আপ টু টুৱেল্ভলৈকে আৰু দ্বিতীয়তে মানুহে আমাৰ অসমত অসমীয়া মাধ্যমটো অসমীয়া বিষয়ত হোৱাটো বেছি বিচাৰে কিন্তু অসমীয়াৰ মাধ্যমত টেন ক্লাছ টেনলৈকে দশম শ্ৰেণীলৈকে অসমীয়া মাধ্যমত হোৱাটো বিচাৰে আৰু বাকী দশম শ্ৰেণীৰ পৰা ওপৰৰ পৰ্য্যায়খিনিত ইংৰাজী মাধ্যমত হোৱাটো বিচাৰে আৰু অসমীয়া মাধ্যমত ইংৰাজী মাধ্যমত হ'লেও অসমীয়া মাধ্যমটোত অসমীয়াৰ এটা ছাবজেক্ট মানে বিষয় আপোনাৰ সম্পূৰ্ণ তাত সংযোগ কৰা থাকিব লগিব বুলি আমাৰ বৰ্তমান অসমৰ ৰাইজে বিচাৰে আৰু বিভিন্ন সংগঠন সমূহেও অসমীয়া মাধ্যমটো অসমীয়া পাঠ্যক্ৰমটো অসমীয়া ভাষাত থকাতো আঞ্চলিক ভাষাত থকাতো বিচাৰে গতিকে অসমীয়া বা ইংৰাজী মাধ্যমত থকা বিভিন্ন পাঠ্যক্ৰম সমূহ হৈছে যেনে কলা বিভাগত আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰে বিজ্ঞান বিষয়ত শিক্ষা গ্ৰহণ কৰে কমাৰ্চ অৰ্থাৎ বাণিজ্যিক বিষয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকলে লখিমপুৰ জিলাত শিক্ষা গ্ৰহণ কৰে আৰু বিভিন্ন কলেজ সমূহত আটাইকেইটা বিভাগেই থকা দেখা পোৱা যায় লগতে কাৰিকৰী দিশতো ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ি গৈছে আৰু তাৰ প্ৰতিফলন হিচাপে বৰ্তমান লখিমপুৰ জিলাত শিক্ষাগত অৰ্হতা হিচাপে যথেষ্ট অ শতকৰা শতাংশটো উন্নত হোৱা দেখা পোৱা গৈছে